মই মোৰ মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে প্ৰৱেশিকা পৰীক্ষা দিয়াৰ আগতে মোৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হৈছিল তেতিয়া সেই গুৰুত্বপূৰ্ণ মোৰ কাৰণে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো আছিল যে মই অসমীয়া বিষয়ত প্ৰৱেশিকা পৰীক্ষা পাছ কৰিম নে মই হিন্দী বিষয়ত পাছ কৰিম তাৰ পিছত সেই কথাটো মই ভাবি ভাবি মই অসমীয়া বিষয়টো ললোঁ শেষত কাৰণ কই জানোঁ যে মই অসমত থাকোঁ আৰু অসমত অসমীয়া বিষয়টোৰ বহুত প্ৰয়োজনীয়তা আছে অসমত নহয় অসমৰ বাহিৰতো আমি যদি অসমত থাকি অসমীয়া কথা ক'ব নোৱাৰোঁ তেতিয়া আমি বাহিৰত গৈ একো কৰিব নোৱাৰোঁ সেয়েহে মই অসমীয়া ভাষাটো জানাৰ উপৰিও মই আৰু যাতে ভালকৈ জানিব পাৰোঁ সেইবাবে মই অসমীয়া ভাষাটো ললোঁ